পাঁচ ভাদ দুহেজাৰ ছয় চাৰি জেঠ দুহেজাৰ ন আঠ ফাগুন দুহেজাৰ দহ ঊনত্ৰিশ জানুৱাৰী দুহেজাৰ তিনি একৈশ জুন দুহেজাৰ পাঁচ